হাঁহ কুকুৰা পালনৰ ক্ষেত্ৰত কেনেকুৱা পদ্ধতি ল'ব লাগে মই ইমান ভালদৰে নাজানোঁ কিন্তু আম ব্ৰইলাৰ আমাৰ ঘৰৰ ওচৰতে থকা ব্ৰইলাৰ ফাৰ্মখনত দেখিছোঁ তাত ব্ৰইলাৰ আনে বহুত সৰু পোৱালি পোৱালি আনে তেওঁলোকক টাইমে টাইমে খাবলৈ দিয়ে ঠাণ্ডা দিনত পূৰা লাইট চলাৰ লাইট ছিষ্টেম কৰি দিয়ে গৰমৰ দিনত ফেন ব্যৱহাৰ কৰা হয় বহুত তেনেকৈ ৰখা হয় আৰু টাইমে টাইমে টাইমে মানে সময়ে সময়ে পুৰা খোৱাৰ যতন ৰাখে চাফ চিকুণকৈ চাফ চিকুণ কৰি ৰাখে যোনটো মানে গঁৰাল হয় তেওঁলোকৰ চাফ চিকুণকৈ ৰাখে চাফ চিকুণ কৰি সেইখিনি কৰে তাৰপিছত সময়ে সময়ে সেইবিলাক কাৰেণ্টৰ সেইবোৰ পোহৰ পাইছেনে কেনেকুৱা ভাৱত আছে গৰমত আছেনে ঠাণ্ডা পাইছেনে সেইবিলাক চিষ্টেম মানে ৰাখি থোৱা হয় বা চাই চিতি টাইম টাইম চোৱা চিতা কৰি থাক থাকিবলগীয়া হয় মই ওচৰৰে তেনেকৈ দেখ দেখিছোঁ তেনেকৈ কৰা নাই বা নিজেও কৰা নাই ঘৰতো নাই তেনেকৈ ওচৰে পাজৰে দেখাহে আৰু বহুত সৰুতে আনে পোৱালিবিলাক তেনেকুৱাই সেইবিলাক চিষ্টেম কৰি ৰাখে তাৰপিছতে সেয়াই আৰু